হয় হয় ৰাজীৱদা হয় অঁ কওকচোন অঁ হয় অঁ আপুনি কিমানমান খুলিম বুলি ভাবিছে বাৰু বাগান পাঁচ বিঘামান খুলিব ন' অঁ অঁ তাত প্ৰথমতে আপুনি মাটিটো অলপ মাটিটো বেছি জংঘল আছেনে অলপ এনে মুকলি মাটি য'ত আপুনি খুলিব অঁ অঁ আৰু আপোনাৰ মাটিটোত পানী জমা হয়নি ওখনে অলপ